হেল্ল' নগাঁও ফুড জ'ন ৰেষ্টুৰেণ্ট হয়নে অঁ মই মানে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা থ্রু চুইগি আৰু মই পিজ্জা এটা অৰ্ডাৰ দিছিলোঁ উইথ ক'ক মই মানে ডেলিভাৰী ৰিচিভ কৰাৰ সময়ত আপোনালোকৰ পিজ্জাটো ভাল অৱস্থাত পোৱা নাই প্লাছ ক'কখিনি পৰি গৈছে মানে মানে গ্লাছত আছে আধা গ্লাছ মানে পৰি গৈছে আধা আধা গ্লাছত আছে চ' মই মই মোৰ অৰ্ডাৰটো ৰিটাৰ্ণ কৰিব বিচাৰোঁ আপোনালোকৰ মই ৰিটাৰ্ণ পলিচিটো জানিব বিচাৰিছোঁ মানে কেনেকৈ মই ৰিটাৰ্ণ কৰিব পাৰিম আৰু মোৰ ৰিফাণ্ডটো কেনেকৈ কেতিয়া হ'ব আৰু কেনেকৈ হ'ব মই সেইটো জানিব বিচাৰিছোঁ